আমাৰ ঘৰত চাহ বাগানৰ খেতি আছে প্ৰায় সাত বিঘামানে আছে আমাৰ ঘৰত বাগান আৰু সেই বাগানৰ পাত আমাৰ ওচৰৰ অলপ ওচৰৰে লেবাৰ মানুহে আহি চিঙেহি তেওঁলোকক কেতিয়াবা আমি আমি লৈ আনিবগৈ লাগে ঘৰৰ গাড়ীৰে আৰু কেতিয়াবা নিজেও আহে আৰু তেওঁলোকক দুপৰীয়া চাহ জলপানৰ যোগানো ধৰিব লাগে তেওঁলোকে পাত চিঙাৰ বাবদ হাজিৰা হিচাপে ল'লে দুশ বিছ টকাকৈ লয় আৰু যদি ঠিকা চিঙে তেওঁলোকে আঠ টকাকৈ লয় সেই পাতকে আমাৰ তেওঁলোকে বাগানৰ পৰা উলিয়াইও দিয়ে আৰু সেই পাতকে নি আমাৰ ঘৰৰ গাড়ীৰে ফেক্টৰীত পেলাই গৈ আৰু সেই সেই ফেক্টৰীত পেলোৱা পাতৰ ৰেটটো আমি জেনেৰেল হিচাপত দিলে বাইছ টকা বা তেইছ টকাকে পাওঁ আৰু যদি আমি কোৱালিটি হিচাপত দিওঁ কোৱালিটি হিচাপত দিলে পঁইত্ৰিছ টকা বা খুব বেছি চল্লিছ টকাকৈ পাওঁ আৰু সেই বাগানৰ সেই বাগানখনক আমাৰ পোন্ধৰ দিন এমাহৰ মূৰে মূৰে আমি দৰৱ পাতি মাৰি থাকিব লাগে দৰৱ পাতি সময়মতে মাৰি থাকিলে পাতটো অলপ বেছিয়ে ওলায় এটা ৰাউণ্ডত কেতিয়াবা পাঁচশ ছশলৈকে ওলায় আৰু যদি দৰৱ পাতি কম হয় তেতিয়া তিনিশ চাৰিশ তেনেকৈয়ে ওলায় আৰু সেই বাগানৰ পাতৰ পইচাৰে আমাৰ ঘৰৰ ঘৰ চলোৱা হয় ঘৰৰ কাম বনো কৰা ঘৰৰ দোকান সমাৰ বজাৰো কৰা হয় আৰু তাৰ তাৰ উপৰিও আমি ঘৰৰ মানুহো তেওঁলোকৰ লগত লেবাৰখিনিৰ লগত লাগি থাকোঁ তেওঁলোকৰ লগত চোৱা চিতা কামবোৰ কৰি থাকোঁ আৰু সময়মতে বাগানখনো চাফা কৰি ৰাখোঁ আৰু পাত থ'বলৈ আমি পাত ঘৰো দৰকাৰ হয় সেই পাতঘৰটোৱে আমাৰ টকোপাতেৰে সাজি দিয়া হয় কাৰণ তাত অলপ ঠাণ্ডা পৰি থাকিলে ভাল আৰু তাৰপিছত তাৰ উপৰিও মই আমাৰ ঘৰৰে হাঁহ কুকুৰা পালনো কৰোঁ সেই হাঁহ কুকুৰাক ঘৰৰে ধান চাউল আৰু তুঁহ গুৰিৰে দানাও দিওঁ সেই সেই হাঁহ কুকুৰাকে বিকি আমাৰ মোৰ নিজৰ খৰচো উলিওৱা হয় ঘৰৰ খৰচ পাতিও কেতিয়াবা দোকান সমাৰ কৰা হয় দুই এটা বিকি তাৰপিছত মই তাৰ উপৰিও তাঁত বোৱা কটাও কৰোঁ তাঁত বওঁ কেতিয়াবা গামোচা বওঁ কেতিয়াবা মেখেলা চাদৰ বওঁ আৰু তাঁত ফুল যেনেকুৱা ধৰণৰ ফুল হ'লেও বাচিব জানো বাৰু সেই ফুলকে সেই গামোচা বা কাপোৰ বোৱা কাপোৰবোৰ কোনোবা ওচৰৰ কোনোবা মানুহে বিচাৰিলে মই বিক্ৰীও কৰোঁ আৰু সেই বিক্ৰী কৰি পোৱা টকাৰে মই ঘৰ নিজৰ খৰচ আৰু মোৰ ল'ৰাৰ খৰচৰ উপৰিও ঘৰৰো খৰচত ঘৰৰ কামত লগাওঁ আৰু আমি সূতা আনিবলৈ আমি অলপ আঁতৰলৈ গেলিকীলৈ যাব লাগে আৰু সেই অলপ মানে গেলেকীৰ পৰা সূতা আনি মেলি সেই তাত তাঁত বৈ কাটি আমি বিক্ৰী কৰোঁ বাগানৰ কামতো আমি ঘৰৰ গোটেইবোৰেই লাগি মেলি থাকোঁ আমাৰ প্ৰায় ছশ পাঁচশ মানে আমাৰ চাহ বাগানৰ পাত ওলায় আৰু আমি দুয়োজনেই লাগি থাকোঁ মোৰ স্বামী আৰু মই দুইজনে আমি বাগানত লাগি থাকোঁ নিয়মিতভাৱে আমি মানুহো চোৱা চিতা কৰোঁ আৰু বাগানৰ দৰৱ পাতিও মাৰোঁ আৰু এনে বাগানখন চাফা কৰিও ৰাখোঁ আৰু ঘাঁহ বন গজিলে তাত আমি ঘাঁহ মৰা দৰৱ হওক বা আমি নিজে দা কটাৰী লৈ সেইবোৰ চাফা কৰা হওক আমি তেনেকৈয়েও লাগি মেলি বাগানখন চাফা কৰি ৰাখোঁ আৰু মানুহক আমি সময়মতে চাহ জলপান পানীও যোগান ধৰিও ধৰোঁ আৰু তেওঁলোকৰ লগত লাগি থাকিলে ভাল আৰু কাৰণ তেওঁলোকে আমাৰ বাগানখন বহুতকণ মানে কামবোৰ হেমাহি নকৰে আৰু সময়মতে তেওঁলোকে হেৰি বহি মেলিও মানে বহিও আমি সেইখিনি কৰিব পাৰে চাহ জলপান খাব পাৰে